কাপোৰ মই গামোচা বব বিচাৰিছোঁ গামোচা পকোৱা সূতাৰ গামোচা ভালদৰে বম বুলি ভাবিছোঁ ডাঙৰ ডাঙৰ ফুল বনাই হেৰি দহি বাতি তেনেদৰে ভালকে গামোচা অলপ বব বিচাৰিছোঁ আৰু এতিয়া যিহেতু ঠাণ্ডা দিন আহিছে ঠাণ্ডা দিনত এতিয়া মই ঊলৰ ইস্কাপ বম বুলি ভাবিছোঁ ইস্কাপ অৰ্ডাৰো আহিছে ইস্কাপ মই কেইখনমান বৈ দিব লাগে হাত মোজা গুঁঠি দিব লাগিব হাত মোজা চিলাই কৰিম হাতে গুঠিম তাৰপাছত চুৱেটাৰ চাৰ্ট বম চাৰ্টৰ পিছ বম বুলি ভাবিছোঁ তাৰপা আশী পকুৱা চাদৰ কেইখনমান বিচাৰিছে মানুহ এগৰাকীয়ে চাদৰ বম বুলি ভাবিছোঁ পোন্ধৰ বিছখনমান আশী পকোৱা চাদৰ আৰু পদ্মিনী সূতাৰ যোৰ কাপোৰ বম বুলি ভাবিছোঁ মাজত বুটা বাছি ভালদৰে আৰু পদ্মিনী সূতাৰ যোৰ কাপোৰ বিচাৰিছে মানুহে তেনেকে বৈ দিম বুলি ভাবিছোঁ তাৰপাছত আৰু পকোৱা গামোচা আৰু বিচাৰিছে গামোচা বব লাগিব পকোৱা আৰু এতিয়া বহাগৰ বিহুৰ কাৰণে এতিয়া বহুতে বিচাৰিও আছে হাজাৰ পকোৱা গামোচা বিচাৰিছে পকোৱা গামোচা তেনেদৰে বব লাগিব ভাল ভাল ফুল তুলি যেনে জাপি ষ্টাইলৰ ফুল তুলিব লাগিব এতিয়া বিহু বহাগৰ বিহু মাঘৰ বিহু যোৱাৰ পাছত যেতিয়া বহাগৰ বিহু আহিব তেতিয়া গামোচাটো চবকে লাগিবই ঢুলীয়াবিলাকক লাগিব গামোচা তাত ঢোল আৰু জাপি ষ্টাইলৰ ফুল বাচি দিম বুলি ভাবিছোঁ যিহেতু গুণা দি ধুনীয়াকে আগটো দিম গুণা ফুল বাচিম আৰু ঊলসূতা দি ফুল বাচিলে মানে ফুলপাহ ডাঙৰ হয় সেইকাৰণে ঊলসূতা গুনা মাৰি তেনেকে ফুল বাচি দিম আৰু

যোৰ কাপোৰৰ যোৰ কাপোৰো তেনেকেদৰে বম যোৰ কাপোৰ এতিয়া পদ্মিনী সূতা এইখিনি আনি থৈছোঁ যেতিয়া পদ্মিনী সূতাৰে প্ৰথমতে হেৰি কাপোৰখিনি বৈ ল'ম বুলি ভাবিছোঁ যোৰ কাপোৰ যিহেতু মানুহে এতিয়া বিচাৰি আছে লাগে তাৰপা ইস্কাপো এতিয়া মানুহে বিচাৰি আছে যেতিয়া আৰু নিজকো লাগে এতিয়া ঠাণ্ডা দিনত সেই কাৰণে ইস্কাপকিখনো বম বুলি ভাবিছোঁ ইস্কাপ এতিয়া লগাম ঊলৰ লগাম এতিয়া ফলাঊলৰ লগাম যিহেতু ফলাঊল লগাই ফলাঊলে দিম প্ৰথমতে সূতাটো আনি দিশটো দিম বুলি ভাবিছোঁ তাৰপা বানী বম ফলাঊল ফলা ঊলে যিহেতু ফলাঊলে অলপ ঊল দিলে গৰম হয় সেইকাৰণে গৰমৰ কাৰণে সেই ফলাঊলে বম আৰু হাজাৰ পকোৱা গামোচাখিনি বব লাগিব হাজাৰ পকোৱা গামোচাখন ভাল আৰু হাজাৰ পকোৱা গামোচা ল'বলৈও ভাল মোৰ সেইকাৰণে হাজাৰ পকোৱা গামোচাখিনি লগাব লাগিব আৰু ও সূতাৰ

পদ্মিনী সূতা এইখিনি আনি থোৱা আছে সেইখিনি সূতাৰে এতিয়া মেখেলাখিনি লগাম মেখেলা এতিয়া বিচাৰি আছে মেখেলা সেইখিনিও দিব লাগে বব লাগে আৰু ডিজাইনৰ কাৰণে এতিয়া বাইদেউ এগৰাকীক মাতিছোঁ যাতে ডিজাইন নতুন নতুন ডিজাইন দেখুৱাই দিয়ে সেইকাৰণে নতুন ষ্টাইলৰ বম বুলি ভাবিছোঁ এতিয়া যোৰ কাপোৰ এতিয়া মিচিং ষ্টাইলৰ বম বুলি ভাবিছোঁ যোৰ কাপোৰ